হেণ্ডপাম্প মাৰিলে পানী ওলায় হেণ্ডপাম্পৰ জড়িয়তে মানুহে পানী যোগান ধৰে হয় হেণ্ডপাম্পৰ ওচৰত মানুহে শাৰি পতা শাৰি পাতি দেখিছোঁ মানুহে হেণ্ডপাম্পৰ ওচৰত শাৰি পাতি থৈ পানী যোগান ধৰে গৰম দিনত ই শুকাই নাযায়